হয় কওকচোন হয় কোনে কৈছে আপুনি হয় হয় আচ্ছা কওকচোন বিকাশ শৰ্মা আছে বিকাশ শৰ্মা আছে ৰোহিত শইকীয়া আছে

তেওঁলোকো বহে সিহঁতৰ মানে টাইমটো অলপ বেলেগ সিহঁতৰ টাইমটো আপুনি এনেই ৰাতিপুৱা দহটা বজাৰ পৰা বহে ইমাৰজেন্সীত ডক্টৰ আপোনাৰ আছে হয় পাব আপোনাৰ থাকিব এঘাৰটা বজাত আহে পাছবেলা ডক্টৰ আপুনি নাপাব পাছবেলা আপোনাৰ এনেই তিনিটা বজালৈকে থাকে তিনিটা বজাৰ পিছত নাপায়

হয় ঠিক আছে হয় এই চাৰ্জাৰী আপোনাৰ এনেই কিহৰ চাৰ্জাৰী কৰিব আচ্ছা পঁয়ত্ৰিশ হাজাৰৰ পৰা ষ্টাৰ্ট হয়

কমটো এতিয়া নহ'ব নহয় পঁয়ত্ৰিশ হাজাৰত এতিয়া আপোনাক লাগে আচ্ছা এনেই আপুনি আহি লওঁকছোন তাৰপিছত চাওঁ ডক্টৰজনক সুুধি চাওঁ হয় হয় মোক

হয় হয় পাব

আচ্ছা ঠিক আছে আপোনাৰ এনেই নামটো কি আছিলে দৰ্শন বৰা ন ঠিক আছে দিয়ক মই লিখি থৈ দিছোঁ হয় হয় হয় হয় আচ্ছা ঠিক আছে দিয়ক তেনে আপুনি আহি পেলাই এবাৰ কথা পাতি ল'ব হয় হয় মই লিখি থৈ দিছোঁ ঠিক আছে দিয়া